অ কওকচোন অ এতিয়া বানপানীটো হৈ গৈছেহে মাজতে কিন্তু এতিয়া অলপমান শুকানে আছে তথাপিতো বৰষুণ যিহে পৰি আছে গতিকে বানপানী আকৌ হৈয়ো যাব পাৰে কওকচোন বাৰু

আপোনালোক ফুৰিবলেতো ফুৰিবলেতো আহিছেই কিন্তু ধৰক যদি এতিয়া পানী নাবাঢ়ে ঠিকে থাকে তেতিয়াহ'লে আপোনালোকেও ফুৰিব পাৰিব জীপ চাফাৰীও আৰম্ভ হ'ব কিন্তু যদি এতিয়া পানী হৈ যায় তেতিয়া মানে সেই কাজিৰঙা বন্ধ কৰি দিয়ে নাই নাই নহয় মূল ৰাজপথত পানী উঠা নাই নহয় গতিকে আমি মূল ৰাস্তা দিহে যাওঁ সেইফালেদি একো মানে অসুবিধা হোৱা নাই অ অ নহয় আপোনালোকেও আহিলেও আপোনালোকেও একো অসুবিধা নাপায় অ ঠিকে আছে দিয়ক হ'ব দিয়ক